শিক্ষা আৰু কৰ্মসংস্থাপনৰ সুবিধা লাভৰ ক্ষেত্ৰত অসমীয়া ভাষা কোৱা লোকসকলে কিবা প্ৰত্যাহ্বানৰ সন্মুখীন হয় বুলি মই নাভাবোঁ কিয়নো ভাষা কোনো কাৰণতে কোনো ক্ষেত্ৰতে হেঙাৰ হ'ব নোৱাৰে আমি ভাষা জানিব লাগে মাতৃভাষা হিচাপে নিজৰ ভাষাটোক জনাৰ লগতে অন্য ভাষাসমূহো প্ৰত্যেক কৰ্মৰ বাবে আমি শিকিব লাগে যিকোনো কৰ্মত যেনেকুৱা ধৰণৰ ভাষাৰ প্ৰয়োজন হয় যেনেকৈ ইংৰাজী বা হিন্দী কিয়নো আমাৰ ৰাষ্ট্ৰীয় ভাষা ৰাষ্ট্ৰীয় পৰ্যায়ত হিন্দী ভাষাটো জ্বলি আছে আৰু তাৰ বাহিৰত আমি চাবলৈ গ'লে বিভিন্ন ধৰণৰ কাম কাজসমূহ ইংৰাজী ভাষাৰ মাধ্যমেৰে হয় সেয়ে ভাষা কেতিয়াও কোনো ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে অন্য ভাষা শিকাৰ আগতে আমি নিজৰ ভাষাটোক প্ৰথমে ভালদৰে জানি লোৱাটো অত্যন্তই আৱশ্যকীয় যদিহে আমি অসমীয়া ভাষাটো নিজৰ মাতৃভাষাটোক ভালদৰে নাজানো তেতিয়া আন ভাষাসমূহক আয়ত্ব কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়